এক আঠ দুহেজাৰ এঘাৰ তিনি ন দুহেজাৰ বাইছ চাৰি পাঁচ দুহেজাৰ তেৰ সাত ন দুহেজাৰ এঘাৰ দহ বাৰ দুহেজাৰ তেইছ